হেল্ল'

এনে আছো এনে কি কৰিছ তই নাই দেখা

অঁ মই বাৰু আজিলেকৈ গৈ পোৱা নাই বাৰু এইবাৰ পথম যাম চাই ভাল লাগিব অঁ তই আগতে গৈছা নে নাই

অঁ মই বেলেগত চাইছোঁ কিন্তু তাতহে নাই চোৱা মই যাব লাগিব চাই আহিমগৈ বাৰু

কষ্ট হয় হয় নে অঁ চাবগৈ লাগিব কাইলৈ

অঁ আৰু কি কি আছে জানানে অঁ সেইবোৰ চাব পাৰিম নাই সেইবোৰ চাব পাৰিম নাই

অঁ সেইবোৰ চালে পইচা দিব লাগিব নেকি অঁ সত্ৰখনৰ বিষয়ে আমি কিবা লিখিব পাৰিমনে

অঁ তেতিয়াহ'লে কাইলৈ ওলাবি যাম তেতিয়াহ'লে অঁ কিমান সময়ত আহিবি মই ওলাই থাকিম বাৰু অঁ হ'ব দে